অঁ অঁ হয় হয় হাঁ অঁ ঘৰত মানুহজন নাই নহয় হয় এই ওলাই গৈছেগৈ অলপ হৈছে হৈছে একদম যেনতেন সাতবিঘা এটা কৰিলোঁ আৰু দেই এতিয়া মানে আমাৰ এনেই থকাকৈ আছে এঘাৰবিঘা এইবাৰ আমি সাতবিঘামানহে কৰিছোঁ এই বাকী মাটিখিনি বেলেগ কিবা কামতহে ব্যৱহাৰ কৰিম বুলি ভাবি আছোঁ তুমি কৰিছা নেকি খেতি এইবাৰ কেলেই কিবা অঁ একদম নক'বা আৰু

নাই হোৱা হয় নেকি মই আজিহে প্ৰথম তোমাৰ মুখত শুনিছোঁ পায় আগত এইবোৰ কথা গমেই নাপাওঁ দেখোন আছে আমাৰ ম্যাদী পট্টা আমাৰ আমাৰ এখেতৰ বাপেকৰে ম্যাদী পট্টা আছে অঁ শইকীয়া

অঁ অঁ হয় নেকি অঁ তাকেই এইবাৰ বতৰ চাই ধান যে ভাল হ'ব লগা নাই এইবাৰ বতৰো বেয়া হা এই বৰাধান তাৰপিছত ইমান বিশেষ এনেকৈ এইবাৰ ধানত গুৰুত্ব দিয়া হোৱা নাই আমাৰ তেখেতৰো এই কাম নাই দামো বেছি যে হয় সেইটো কাৰণে আমি সেই বৰাধানটোৱে নহয় লাভে মূলে ওলাই যায় সেইটো ভাবিয়ে আমাৰ মানুহজনে মই বহুত কষ্ট কৰিলোঁ এইবাৰ

ক্ষতি হয় গম পাইছোঁ অঁ অঁ সেইবোৰ নহ'ব অঁ অঁ

গম পাইছোঁ হয় হয় আমাৰ যোৱা বছৰ বহুত ধান নষ্ট হ'ল এইবোৰ পোক লাগিলে ধানত ভালেই হ'ব ইঞ্চুৰেঞ্চৰ যদি কাম আমাৰো কষ্টখিনি যদি কিবা এটা পালে ভালো লাগে

বছৰেকত এই একো নাই দুহেজাৰ টকা অঁ এই অৰুণদাহঁতৰ ঘৰত ফৰ্ম দিছে ন অঁ ঠিক আছে তুমি হেৰি মই মানুহজনক ৰাতি আহি তোমালৈ ফোন এটা কৰিবলৈ ক'ম বাৰু পাতি ল'বাচোন তাৰপাছত হেৰি ময়ো হেৰি এই কি কয় তোমালোকে পাতি জনাবা কি হয় যদি হয় ভালেই হ'ব ইঞ্চুৰেঞ্চটো পূৰাই থ'ব লাগে একদম কম্প্ৰমাইজ কৰিবই নালাগে এইটো বস্তুৰ লগত অঁ কাৰণ পূৰাই থোৱাতটো আপত্তি নাই দিয়া ঠিক অছে তেতিয়া আমাৰ এওঁ আহিলে ক'ম বাৰু কথাটো অঁ